হাঁহ কুকুৰা কেইবা প্ৰকাৰো আছে হাঁহ চীনাহাঁহ আৰু ঘৰুৱা আমাৰ পাতিহাঁহ ৰাজহাঁহ তাৰপিছত এইবিলাক কুকুৰা হৈছে সোণালী কুকুৰা তাৰপৰা আমি এনে ঘৰত পোহা তাৰপিছতে লগতে হাঁহ হাঁহবিলাক আমি বিকো বিকিলে হাঁহৰ দামটো ধৰি লওক আমি যেনেকে পাঁচশ পাওঁ তেনেকে ৰাজহাঁহবিলাক বিকো তেনেকে আমি বহুত উন্নতি কৰিব পাৰিছোঁ আৰু ৰাজহাঁহবিলাক পোহ চব বেলেগ বেলেগকে থোৱা হয় আমি সেই প্ৰথমতে তাকৰকে পুহি আমি সেইবিলাক বিকি ডাঙৰকে ফাৰ্ম এখন বনালোঁ এতিয়া বৰ্তমান আমি এইবিলাক বিকি পিনে ঘৰৰ উন্নতি কৰিছোঁ আৰু গাড়ী এখনো ল'লোঁ ৰাজহাঁহবিলাক পুহিবলৈ হ'লে আমি তেহেঁতক বেলেগকে ৰাখি তিনিবাৰ তিনিবাৰ দানা দিবলগীয়া হয় তেহেঁতক ধান সৰহকে দিবলগীয়া হয় ধানটো যদি সৰহকে দিয়ে তেতিয়া আমি তেহেঁতৰ ওজনটো বাঢ়ে আৰু এই কুকুৰাবিলাকেও তেনেকে চাউল আৰু এই কিনি অনা দানাটো দিওঁ মাজে মাজে লগত মিলাই দিওঁ চাউল খুন্দুৰ চাউলৰ লগত তাৰপিছত ভাত বনাই দিওঁ সোণালী কুকুৰাবিলাকো তেনেকুৱাই আৰু সৰুৰ পৰা যদি আমি পুহিবলে হয় সোণালী কুকুৰাবিলাক তেতিয়া সেই কৰোঁ এই প্ৰথমতে লাইটৰ পোহৰ দিওঁ পোনে আনি অনা পিছত লাইটৰ পোহৰ দিয়াৰ পিছত তেহেঁতি মানে পোন্ধৰ দিনৰ ভিতৰত ঠন ধৰি উঠে তাৰপিছত তেহেঁতক সেই লাইট আঁতৰাই দিওঁ তেনেকেই দানা যদি আমি তিনিবাৰ চাৰিবাৰকে দিওঁ সোনকালে খুব বেছি পঞ্চল্লিছ দিনৰ ভিতৰত মানে আমি বিকিব পৰা হৈ যায় হাঁহবিলাকো তেনেকেই আমি দানা পানী খোৱালে এনেকুৱা হয় আৰু মেলিও দিওঁ মেলি দিলেও এনেকে আমি পুখুৰীত ওপৰত চাং পাতি হাঁহ পুহিছোঁ আৰু কুকুৰাবিলাক বেলেগকে গঁৰালতে ৰাখিছোঁ ৰাজহাঁহ চিনাহাঁহ এইবিলাক চব ভাগে ভাগে আমি পাৰ্ট পাৰ্ট কৰি থৈছোঁ জেগা তাতে ভাগে ভাগে ভৰাওঁগে অঁ তেনেকেই হয় তাৰপিছত আকৌ এইবিলাক এই হাঁহৰ হাঁহে যেতিয়া কণী পাৰে হাঁহৰ কণীবিলাক আমি বিকোঁ বিকিলে যেতিয়া বাৰ টকা পোন্ধৰ টকা তেনেকে আমি বিকিব পৰা হওঁ তেনেকেও আমাৰ এইবাৰ পঞ্চাছটাৰ ওপৰত আমি কণী মানে একেলগতে দিব পাৰোঁ যদি সত্তৰটা আশীটা আমাৰ হাঁহ থাকে তেনেকে আমি বহুত উন্নতি কৰিব পাইছোঁ ল'ৰা ছোৱালী আমি পঢ়াবলে হ'লেও কেতিয়াবা তাপাই পইচা দিব পাৰোঁ আৰু পতককে কিবা এটা যদি বিপদো হয় নহয় আমি তেনেকে কিবা এটা বস্তু বিকিয়ে পইচা পাওঁ আৰু তেনেকেই আমি চলি আছোঁ কুকুৰাবিলাকৰ কণীবিলাকো তেনেকে আমি দছ টকা বাৰ টকাকে বিকো তেহেঁতৰ এই কম ত্ৰিছজনী কুকুৰা যদি ত্ৰিছটা কণী দিওঁ তেনেকেওতো আমি বহুত পইচা পাওঁ তিনিশ চাৰিশকে আমাৰ ডেইলি আহি থাকে তেনেকে ঘৰ বনাবও পাৰিলোঁ আমি এতিয়া আৰু এই হাঁহ হাঁহ কণী হওক বা কুকুৰা কণী হওক সিহঁতক পোৱালি উলিয়াবলে হ'লে প্ৰথমতে আমি খৰাহি এটা লওঁ খৰাহীটোত খেৰ দি আমি কণীবিলাক দি দিওঁ বেছি দিলে বেয়া হয় মানে পোন্ধৰ বিছটাৰ ভিতৰত যদি আমি দিওঁ মানে পোন্ধৰটাই বেছি হ'লে ভাল তাতকৈ বেছি হ'লে হাঁহজনীয়ে মানে কণীবিলাক সামৰি ল'ব নোৱাৰে যে তেতিয়া মানে ঘোলা হোৱা চান্স থাকে এইখিনি সেইখিনিত মানে উমটো নপৰে যে মানে কুকুৰাহে পোন্ধৰ ষোল্লটাই দিওঁ হাঁহ হাঁহ হওক কুকুৰা হওক যদি উমনি লওঁতে বেছি যদি দেৰিলেকে মানে সিহঁতি আঁতৰি যায় তেতিয়া নিজে বহাই আনি থ'বহি লাগিব নহ'লে কণীখিনি যদি ঠাণ্ডা হৈ যায় তেতিয়া আকৌ মানে কণীখিনি বেয়া হৈ যোৱা চান্স থাকে লগতে বেছি গৰমো যদি বেছিকে পৰে তেতিয়াও কিন্তু কণী বেয়া হয় আৰু কণীখিনি যেতিয়া ওলাব সময় হয় হাঁহ কণী হাঁহ কণী ওলোৱা কেইদিনমানৰ আগত আমি পানীত ডুবাব লাগে টিং এটাত লৈ পিনে পানীত ডুবাই পিনে তেতিয়া সেইখিনি মানে হিলি থাকে যে কণীখিনি হিলি থাকিলে আমি গম পাওঁ যে এইখিনি কণী ভাল এইখিনি হাঁহ পোৱালি ওলাব আৰু যিখিনি মানে ডুব যায় নহয় সেইখিনি ঘোলা হয় সেইখিনি বেয়া কণী বুলি আমি আঁতৰাই দিব পৰা হয় আৰু কিছুমান মানে নহয়গে তেতিয়া আমি ৰাখি থওঁ তেনেকে তাৰপিছত আকৌ পোৱালি সেই তেনেকে ওলালে সেইখিনি মানে লাইটৰ পোহৰৰ প্ৰয়োজন নহয় মাকজনীয়ে নিজেই উম দি দি ডাঙৰ কৰে এনেকে এডোখৰ এনেকে আমি বেৰা দি দিছোঁ তাত মানে সিহঁতি খুচৰি খুচৰি চাউল তাউলবোৰ যদি দলিয়াই দিওঁ তেনেকে মানে খুটি খুটি খাই আও ইভাগে খুচৰি খুচৰিবোৰ জোক কেঁচু কুমটি যি পাই আৰু সিহঁতি পোক পৰুৱা সেইবিলাক খুটি খুটি খাই পোৱালিকো দেখায় খুচৰি দিয়ে তেনেকেই খায় আৰু কুকুৰা পুহিবলৈ হ'লে ইমান মানে টান কাম নহয় কুকুৰা আপুনি আনিলে আনি পিনে তেহেঁতক মানে আমি বেছিকে চাই থাকিব নালাগে এই হাঁহ কুকুৰা আমি যেনেকে হাঁহবিলাক চাওঁ ৰাজহাঁহ হওক চিনাহাঁহ হওক সিহঁতক মানে অকমান প্ৰতিপাল কৰিবলগীয়া আহে সিহঁতক মেলি দিলেও সিহঁতি নিজে খুটি নাখায় কিন্তু আমি কুকুৰাবিলাকেও তেনেকুৱা নহয় কুকুৰাবিলাকে অকমান যদি হেৰি হয় তেতিয়া মানে সিহঁতি এই খোৱাবিলাকো মানে খুচৰি খুচৰি নিজে নিজে খাইও সিহঁতি পেটটো ভৰাই আহে মানে তেনেকুৱা হয় সেইটো কাৰণে কুকুৰা পোহাত ইমান মানে দিগদাৰ নহয় আৰু হাঁহৰ চীনা হাঁহবিলাক আকৌ কেজি চিনাহাঁহৰ কেজি আঠশমান মানে আমাৰ ইয়াত হৈ আছে মানে জেগা জেগালৈ মানে বেলেগ হয় তাত আৰু যেনেকে আমাৰ হাঁহৰ কেজি আমি গোটাকে যদি আমি বিকো চাৰে পাঁচশ ছশত দিওঁ আৰু ইভাগে কেজিও তেনেকেই মানে সিহঁতৰ কিবা এটা লাভত চায় আমাৰ এইবাৰ হাঁহ পঞ্চাছটা একেলগতে বিকিছোঁ ভাগে ভাগে মানে দোকানত দিছোঁগে তেনেকে আমি চাৰে চাৰিশকে পাইছোঁ আৰু সৰহকে নিলে অলপ টাকৰকে দিয়ে কিন্তু পইচাটো কমটি হয় মানে আও এনেই আমাৰ যদি এটা দুটাকে হাঁহ নিয়ে নহয় তেতিয়া মানে আমাৰ তেতিয়া মানে ছশ চাৰে পাঁচশ মানে দিয়ে তেনেকে এইবাৰ আমি মানে তেনেকেই বহুত মানে হেৰি হ'লোঁ এতিয়া বৰ্তমান আমাৰ মানে ফাৰ্মত চিনাহাঁহ সাতটা আছে আৰু পাতিহাঁহ পঞ্চাছটা মানেই হ'ব তাৰপিছত কুকুৰাও আছে অলপ এতিয়া এইখিনি বিকিব লাগে খালী এই গৰম দিনত মানে কুকুৰাবিলাক হাঁহ হওক কুকুৰা হওক এই এনেকে ৰাখি থৈ দিলে অলপ গৰমত মানে মৰে আমাৰ ব্ৰইলাৰ পুহিছিলোঁ নহয় তেতিয়া ব্ৰইলাৰখিনিও মানে আমাৰ ব্ৰইলাৰ মানে পাঁচশ ওপৰত আনিছিলে পাঁচশ ব্ৰইলাৰ এশমান দেৰশমান মৰিলে বেছি গৰম হ'লে সেনেকে মৰে তাৰপিছত আকৌ এই পোৱালিবিলাক তেনেকে আধা কেজি এক কেজি তেনেকে হয় সেই আধা কেজি এক কেজি হোৱাৰ পিছতো মানে তেহেঁতি মানে সিহঁতক ফেন দিবলগীয়া হয় বেছি যদি গৰম হয় নহয় তেতিয়া ফেন দিলে মানে সিহঁতৰ অলপ ঠাণ্ডাটো আহে নহ'লে ফেন নিদিলে সিহঁতৰ মানে সোনকালে মৰে আৰু সিহঁতক খোৱা বোৱাবিলাক আমাৰ অকমান ভালকে থাকিব লাগে খোৱাবিলাক ভাল নহ'লে নহ'ব সেইবিলাক তেনেকে তাৰপিছত এই হাঁহ হাঁহৰ পোৱালিবিলাকো তেনেকে অকমান হাঁহ পোৱালিবিলাক হৈছে সিহঁতি পতককে নমৰে হাঁহ হাঁহবোৰ তেনেকে নমৰে কুকুৰাবিলাকহে মানে ব্ৰইলাৰবিলাক মৰে হাঁহবিলাক পুহিবলে ভালেই হয় কিন্তু হাঁহ পোৱালিবিলাক এই মেলি যদি দিওঁ নহয় পথাৰলে যায় নহয় তেতিয়া কিন্তু এই কাউৰী চাউৰিবোৰে নিয়ে তেনেকে আৰু সৰহ সৰিয়াকে বিশেষকে মেলি দিব নোৱাৰি সেইটো কাৰণে ফাৰ্মত ভৰাই ধোৱা হয় আৰু ফাৰ্ম ফাৰ্মখন আমাৰ এতিয়া বৰ্তমান আমাৰ এতিয়া ফাৰ্মখন আমি ডাঙৰ কৰিবলৈ বিচাৰিছোঁ মানে এতিয়া আমি ইয়াত মানে হাঁহেই ধৰি লওক আপুনি পোন্ধৰশ এহেজাৰ ভৰাব পৰাকে আমি চব ভাগ ভাগকে সেই তাৰ মানে আমি যিবিলাক হাঁহ কুকুৰা বিকো তাৰ অলপ অলপ পইচা আমি নিজৰ কামত খটাও আৰু অলপ অলপ পইচা বেৰ বাঁহ চাহ আনি এই মানুহ লগাই পিনে আমি ফাৰ্ম বনাব পাৰোঁ এতিয়া বনাম আৰু এখন ফাৰ্ম আমাৰ আছে এতিয়া বনাই আছে সেইখন হোৱালৈকে আমি তেতিয়া আৰু বেলেগ বস্তু ভৰাব পাৰিমগে বেলেগ আহিব তেতিয়া হাঁহ কুকুৰা সোণালী কুকুৰা বিশেষকে দিয়া আকৌ হেৰি হ'ব খালি চ'ত মাহত হাঁহ কুকুৰাবিলাক মানে কিবা মূৰ ঘোৰণি হয় আৰু চ'ত মাহত যদি কণী ওলায় চ'ত মাহত কণী ওলালে কিন্তু এই আমি চালনীয়ে এনেকে চালি দিওঁ নহ'লে পোৱালিবিলাক বোলে আগতে কয় পোৱালিবিলাক মূৰ ঘোৰণি হৈ মৰি মৰি থাকে এটাও নাথাকে সেইটো কাৰণে চ'ত মাহত ওলোৱা পোৱালিবিলাক যদি পোৱা ওলায় তেতিয়া চালনি মাৰি এনেই চালি দিওঁ আৰু তাতে থাকে আৰু তেতিয়া পোৱালিবিলাক নমৰে তো আগৰ লোকৰ কথা মানে চ'ত মাহত ওলোৱা পোৱালিবিলাক মূৰ ঘোৰণি হৈ মই আও হয়ো বাৰু সেইটো আমি দেখিছোঁ সেইটো কাৰণে এইবিলাক পুহিবলৈ হ'লে বহুতখিনি হেৰিও হ'ব লাগিব মানে মানুহগৰাকী লাগি থাকিব লাগিব তিনিবেলাটো দিবই দিব তেহেঁতক দানা দানা দিলেহে সিহঁতি ডাঙৰ হ'ব আৰু আৰু কোৱেল কোৱেল কুকুৰা বুলি কওঁ সেইটো আমি সেইটো চৰাইও হয় একেই সেইটো মানে প্ৰেছাৰৰ কাৰণে বহুত ভাল সেইটো কণীত বিছ টকা পোন্ধৰ টকা বাহিৰততো দামেই আমাৰ ইয়াত গাঁৱৰ যে আমি গাঁৱত মানে বেছি দাম নিদিয়ে তেনেকে সেই কোৱেল কুকুৰা বুলি এটা আছে কোৱেল কুকুৰাটো যদি আপুনি বিকে তেতিয়া সেয়া দামী মানে হেৰি আৰু লগতে এই কোলা কুকুৰা কোৱেলৰ লগ নিচিনা কোলা কুকুৰা এটা আমি এবাৰ পুহিছিলোঁ কোলা কুকুৰাৰ মাংসটো আটাইতকৈ বোলে ভিটামিন থকা সেই মাংসটো খালে বোলে মানুহৰ প্ৰেছাৰ এই এইটো কি বুলি কয় এই ডায়বেটিছ তাৰপিছত আৰু এই যিটো দুৰ্বল ভাৱ মানুহৰ আৰু ৰক্তহীনতা মানে তেনেকুৱা এই কোলা কুকুৰাটোৰ পৰা সেইখিনি ভিটামিন পোৱা যায় বুলি আমি পাইছোঁ আৰু সেইটো কাৰণে আমি কোলা কুকুৰা পুহিও বিকিলোঁ বিশেষকে কোলা কুকুৰা ওজনটো এক কেজিৰ ভিতৰত খালে বেছি মানে ভিটামিনটো পোৱা যায় বুলি কৈছে সেইটো জুচ নিচিনাকে মানে জোল কৰি খাব লাগে সেই তেনেকুৱা কোলা কুকুৰা খালী এজাত কোলা কুকুৰা আছে সিহঁতি অকমান অকল কণী পাৰে সেইটো কাৰণে সেই অকল কণী পাৰে উমনি নলয় উমনি নোলোৱাৰ কাৰণে মানে আমি আকৌ কোলা কুকুৰা কণী আমি মেচিনত দি উলিয়াওঁ মেচিনত দি উলিওৱাৰ পিছত আকৌ ইয়াত লাইটৰ পোহৰত পোৱালি ওলোৱাৰ পিছত লাইটৰ পোহৰত দিওঁ তাৰপিছত সিহঁতক এনেই সৰু সৰুকে ধৰক হেৰি দিওঁ দানা দিওঁ সৰু সৰুকে দানা দিয়াৰ পিছত সিহঁতৰ লাহে লাহে লাহে লাহে ডাঙৰ হোৱাৰ পিছত আমি চাউল মেলি দিব পাৰোঁ তেনেকে যদি মেলি মেলি দিওঁ নহয় তেতিয়া সিহঁতে নিজে খুচৰি খাবলৈ হয় তেতিয়া আমাৰ অলপ দানাটো কমি আহে কিন্তু তিনিহে তিনিবেলা আমি মানে চাউল হ'লেও ছটিয়াই খুৱাওঁ তেনেকেই তাৰপিছত আৰু এতিয়া যিখিনি মানে আমাৰ বিকিবলে আছে এইখিনি বিকিও আমি মানে আমি এটা এটা টাৰ্গেট কৰি লওঁ যে এইখিনি বিকি আমি আমোক এইটো কামহে কৰিম বা এইখিনি বিকি এখন গাড়ীহে ল'ম ঠিক তেনেকে আমি এতিয়া বহুত উপকৃত হ'লোঁ আগতেতো আমাৰ একোৱেই নাছিলে আমি তেতিয়া নাজানোৱেই এইবিলাক যে বিকিও ইমানে উপকৃত হ'ব পাৰে যেতিয়া আমি মানে প্ৰথমতে আমাৰ ইয়াত এখন ফাৰ্ম আহিলে সেই ফাৰ্মখনৰ পৰাই মানে মানুহ ভৰালে তাত আমি গম পালোঁ যে এনেকেও আনিব তেনেকে পোৱালি প্ৰথম মানে পোৱালি আনিলোঁ পোৱালি অনাৰ পিছত আমি ডাঙৰ কৰিলোঁ ডাঙৰ হোৱাৰ পিছত লাহেকে এখিনি বিকি দিলোঁ সেই বিকা পিছতে আমি এইখিনি পইচা মানে পোৱালি আনিবলে আকৌ ৰাখি থৈ ইখিনি আনিলোঁ তাৰপা মেচিন এটা লৈ আহিলোঁ মেচিনটো মানে তাকৰ তাকৰকে কণী আমি এইখিনি যদি পোৱালি গৰম দিনত আকৌ বেছি পোৱালি আনিলে মৰে যে সেইকাৰণে সেই মেচিনটো চাৰে তিনি হাজাৰ চাৰি হাজাৰৰ ভিতৰত আপুনি ভাড়ালেও আনিব পাৰে তেনেকে আনি পিনে কণী দি কণী ঘূৰাই থাকিব লাগিব লাইটৰ পোহৰত ঘূৰাই আজি এইটো ছাইডে অলপ দেৰি দিলে সিটো ছাইডে এবাৰ দিলে তেনেকে ঘূৰাই ঘূৰাই পোৱালি উলিয়াব পাৰে বিছ দিন পঁচিছ দিনৰ ভিতৰত সেই পোৱালিখিনি ওলাই যায় কিন্তু চাই থাকিব লাগিব তাত পানী চানী চব দি থৈ পেলাই পানী মাজে মাজে পানী দি তাত কণীখিনি ঘূৰাই ঘূৰাই থাকিলে তেতিয়া পোৱালি ওলোৱাত সহজ হয় তাতো কণী বেয়া হয় মেচিন যদিও সকলোতে কাৰেণ্টটো একে লগতে নাথাকে কিন্তু মেচিনটো বনাই লৈও আপুনি মানে কৰিব পাৰিব সেয়ে তেনেকে কৰাৰ পিছত আপুনি এই লাহে লাহে লাহে লাহে পোৱালিবোৰ যেতিয়া ডাঙৰ হ'ব ওলাব সেই সিহঁতক তেতিয়া অলপ মানে প্ৰতিপাল কৰিব লাগিব নহ'লে অকমান দিগদাৰ হয় মাকৰ উম নথকা পোৱালি পতককে মানে মৃত্যু হয় সেইটো কাৰণে মাকৰ উম নহ'লেও আপুনি সেই লাইটৰ পোহৰ দি দি দি দি আপুনি পোন্ধৰ দিনৰ পিছত তেনেকুৱা কৰিব পাৰিব প্ৰত্যেকবোৰ কুকুৰা বা হাঁহ তেনেকুৱাই পোৱালি উলিয়াবলে হ'লে আৰু এটা কথা কণীখিনি হেৰি হৈ থাকোঁতে উমনিলৈ থাকোঁতে ভূমিকম্প আহিলেও কিন্তু কণী বেয়া হয় আৰু আগৰ দিনত কয় বেতৰ গাঁঠি থাকিলে বাঁহৰ মানে খৰাহিত বেতৰ গাঁঠি যদি থাকে তেতিয়া তাত সেই কণীখিনি মানে ৰাখিলেও বেয়া নহয় ওপৰত মানে ধৰিলে মাটিত যদি ৰাখে তেতিয়া ভূমিকম্পৰ জোকাৰণিটো পৰি যায় যে এতিয়া মানে কণীখিনি ঘোলা হৈ যায় সম মানে সম্ভাৱনা থাকে আৰু হয়ো তেনেকে হিলি গ'লে কণীখিনি বেয়া হৈ যায় যিহেতু সেইটো কাৰণে তেনেকে আগৰ দিনৰ মানুহেও দিয়ে আমিও তেনেকে উমনি দিওঁ আৰু মেচিনত উলিয়াইও আমি তেনেকে কিনি আনিব পাৰো বা আমি বিকোঁ মেচিনত আপুনি তিনিশ মানৰ কণীলৈকে ভৰাব পাৰে আৰু ফাৰ্মত হ'লে বেছি হেৰি হয় আমাৰ এতিয়া ফাৰ্মখন বেছি ডাঙৰ নহয় যেতিয়া আৰু এখন বনাই আছে এইখন ফাৰ্মতে আমি মানে হাজাৰ হাজাৰ বিকিব পৰা সোণালী কুকুৰাক আমি এক্সট্ৰাকে বিকোঁ আকৌ এইবোৰ আমাৰ ঘৰুৱা কুকুৰা আমি এক্সটাকে বিকোঁ তাৰপিছত হাঁহৰ আকৌ চিনাহাঁহৰ তেনেকে এক্সট্ৰাকে বিকোঁ আৰু এই ৰাজহাঁহটো ছশ এটা হাঁহ ৰাজহাঁহত ছশকে হ'লে আমি যোৰাতে যদি বিকো বাৰশ আৰু তেৰশ তেনেকে মানে দাম দিওঁ তেনেকে দাম দিওঁ লৈ যায় তাৰপিছত আৰু এনেকে লোকেল হাঁহবিলাকো তেনেকেই পাঁচশ চাৰে পাঁচশতে হৈ যায় আৰু এতিয়া আমি গাড়ী লোৱা হ'ল